অঁ বৌ কোৱা ম মই আছোঁ দিয়া ভালে তুমি আছা ভালে অঁ আছোঁ এনেই কোৱা নাই নাই কোৱাচোন অঁ ওদালগুৰিতে নহ্ অঁ অঁ অঁ নাহেতো অঁ শাৰী ইয়াতে সৰু সুৰা দোকান কেইখনমান আছে এই তাৰে ষ্টেচনৰ ওচৰতে গাণ্ডা কমপ্লেক্স বুলি আছে নহয় অঁ তাতে শাৰী পাবা দুখনমান দোকান আছে তাতে আৰু তাতে চাব পাৰা আৰু ষ্টেচনৰ ওচৰতে আৰু আছে কেইখনমান এই তাতে দোকান কেইখনমান আছে নহয় এই এই ষ্টেচনৰ লাইনতে দেখা চাগে তুমি অঁ তাতে আছে আৰু গ'লমাৰ ফালেও আছে দুখনমান দোকান তাতে চাব পাৰা অঁ অঁ কিন্তু চাদৰ মেখেলা চাব পাৰা দেখোন অঁ চাদৰ মেখেলা চাদৰ মেখেলাও তাতে তাতে নাপাবা ৰ'বা চাদৰ মেখেলা অলপমান আগত যাই এই পুলিচ ষ্টেচনৰ ওচৰতে আছে দোকান এখন দুখনমান আছে তাতে তাতে চাব পাৰা অঁ অঁ তাতে আছে ভাল পাটৰো পায় আৰু মিক্স পাটৰো পায় আৰু বেলেগ পাটৰো পায় বাৰু তাতে চাব পাৰা চাদৰ মেখেলা চাদৰ মেখেলাই ভাল হ'ব নেকি চোৱাচোন তুমি ভাবি কিবা শাৰী পোৱানে চাদৰ মেখেলা পোৱা চাবা অঁ অঁ তোমাৰ বা কি কালাৰ আছে আগতে আছিলতো নহ্ হালধীয়া চালধীয়া আছে এইবিলাক অঁ অঁ অঁ গ্ৰীণ ল'ব পাৰা ভালে লাগিব অঁ আৰু বাকী আৰু এখন দোকান আছে ৰ'বা আমাৰ এইফালে লাইনৰ এই ইফালে লাইনৰ ইপাৰে আছে এখন দোকান তাতেও চাব পাৰা ভাল পাটৰ কাপোৰ পায় আৰু শাৰীও পায় তাতে আৰু তোমাৰ এনেই কৈ থৈছোঁ আৰু পিছত এই চেলৱাৰৰ পিচৰ কাৰণে তুমি চাব পাৰা এই ষ্টেচনৰ কাষৰ দোকানবিলাকৰ ওচৰতে কুৰ্তা চুৰ্তা ভাল পায় আৰু বাকী ইফালে কুৰ্তা চুৰ্তাৰ কাৰণে সেয়াতো চাব পাৰা এই ট্ৰেণ্ডজতো চাব পাৰা তাতেও ভাল এফৰ্ডেবল প্ৰাইচতে পায় আৰু তাতে বাকী দোকানত অলপ দাম চাম বেছি হ'ব এইটো ট্ৰেণ্ডজত চাব পাৰা

অঁ এই ডেইলি ৱেৰৰ কাৰণে ভাল হয় কুৰ্তাবিলাক তোমাৰ ট্ৰেণ্ডজত পাই যায় কম দামতে তাতে ভালো পায় বাৰু কিন্তু কম দামত ডেইলি ৱেৰৰ কাৰণে ভাল আৰু ফাইভ হাণ্ড্ৰেড ছিক্স হাণ্ড্ৰেডমানত পাই যায়

অঁ জেন্ছৰ কাপোৰৰ কাৰণে তুমি সেয়াত গ'লমাত যাব লাগিব গ'লমাত ভাল পায় বুলি মই শুনিছোঁ তাৰে পৰা নাই সেইফালে গ'লমাত যায়ে চাব লাগিব এইফালেতো তেনেকুৱা দোকোন নাই জেনছৰ কাপোৰৰ গ'লমাত যাই চাব পাৰা তাতে আৰু গিফ্টিঙৰ কাৰণেও তাতেই চাব পাৰা যদি গিফ্ট দিব লাগে ছাৰ্ট তাৰ্ট আৰু যদি শাৰি চাৰী গিফ্ট দিব খুজিছা যদি কি বা গিফ্ট দিবা তুমি তাৰ পৰা চাব পাৰা আৰু শা শাৰী দিয়াই ভাল নেকি শাৰী অঁ পুলিচ ষ্টেচনৰ ওচৰত আছে দুখনমান দোকান তাতে চাদৰ মেখেলা পাব পাৰা পাবা তাতে ভাল আৰু বাকী শাৰীৰ কাৰণে তুমি যদি গিফ্ট কৰিব খুজিছা শাৰী তেতিয়া এই গাণ্ডা কমপ্লেক্সত তাতে আছে দুখনমান সৰু দোকান তাৰো চাব পাৰা তাৰে পৰা ল'ব পাৰিবা অঁ কোন তাৰিখে আছিল বিয়াখন অঁ মাৰ্চৰ ছয় তাৰিখে অঁ আহিলে দেখোন অঁ তুমি সোনকালে কিনি লোৱা তুমি চাদৰ মেখেলাযোৰ কিনি কিনে চিলাব তিলাব দিয়া নহ'লে দেৰি হৈ যাব দেখোন অঁ অঁ অঁ অঁ অঁ তাকেইতো কথা নাই লৈ ল'বা হ'ব দিয়া হ'ব দিয়া হ'লে অঁ দিয়া অঁ